অসমৰ প্ৰধান ব্যৱসায়ীক সুযোগ বা সম্ভাৱনাসমূহৰ ভিতৰত এক নম্বৰ হৈছে বজাৰ বজাৰ আমাৰ ইয়াত বহুত ডাঙৰ বজাৰ বহে দেওবৰীয়া বজাৰ বহে আশে পাশে মঙলবৰীয়া বজাৰ বহে বৃহস্পতীয়া বৃহস্পতি বজাৰ বহে আমাৰ মহিলাসকলৰো বজাৰ আছে এই বজাৰত আমাৰ মানুহৰ বহুখিনি পৰিয়ালে জীৱিকা উপাৰ্জন কৰিব পাৰিছে বজাৰত বহুত ধৰণৰ বস্তু বিকা বিক্ৰী কৰা হয় কিনা হয় শাক পাচলি গৰু ছাগলী হাঁহ কুকুৰা কাপোৰ কানি চাহ পিঠা এনেকুৱা ধৰণৰ বহুত বজাৰত বস্তু বিক্ৰী কৰা হয় আৰু বহুত গ্ৰাহকে কিনেও বজাৰত বহু লাভজনকো হয়